অ' মই খোৱা খাদ্যবোৰ মানে সময়ে সময়ে বদলি কৰা হয় আৰু যি যেনেকৈ ধৰণে খাব বিচাৰে তেনেকৈ ধৰণে খাব কাৰণে কয় তেতিয়া খাদ্যবস্তুবোৰ আমি সলনি কৰা হয় ধৰি লওক আজি মাছ কাইলৈ মাংস পৰহি ধৰি লওক বেলেগ এটা ধৰি লওক ডিম বা নিৰামিষ এনে ধৰণে আমি সাল সলনি কৰা হয় আৰু যেনেধৰণে আমি বস্তুবিলাক ঘৰত সকলোৱে খাব বিচাৰে তেনেধৰণে বনোৱা হয়

আমি সদ্যহতে যিবিলাক ধৰি লওক ঘৰতে সহজতে আমি বাৰীত কৰি উৎপাদন কৰিব পাৰোঁ সেইবিলাক বস্তুৱেই আমাৰ ঘৰত বেছি ব্যৱহাৰ কৰা হয় আৰু তেনেকুৱা খাদ্যবিলাকৰ ওপৰতে আমাৰ সাল সলনি কৰি খোৱা হয় একেটা বস্তুকে সদায় খোৱা নহয় যিমান পৰা যায় আমি সাল সলনি কৰিয়েই খোৱা হয় এনেকৈ আমি হেৰি কৰি খোৱা হয়